মই সাধাৰণতে ৰন্ধা বঢ়া খুব কম কৰোঁ তথাপিটো মই গাহৰি মাংস খাই বেছি ভাল পাওঁ সেইকাৰণে আৰু গাহৰি মাংস আনিলে মই প্ৰায় নিজে বনাওঁ প্ৰথমতে মই মাংসখিনি ভালদৰে ধুই বইল কৰি লওঁ বইল কৰি পিনি থৈ পিনি বনোৱা আগতে প্ৰায় মই গাহৰি মাংস বগা ডিমৌ আৰু মেজাংকৰি কেতিয়াবা পচলা এনেকে এনেকুৱা হেৰি দি পিনি বনাওঁ আলু খুব কম দিওঁ আলু দুই এটা লওঁ আৰু কাটি সকলোবিলাক গোটাই ভালদৰে ধুই কাটি লওঁ তাৰপিছত মই পিঁয়াজ পিঁয়াজ কাটো পিঁয়াজ কাটি তাৰপৰা আদা নহ আদা আ আদাৰ পিছতে বঙালী গোন্ধোৱা যে বঙালী গোন্ধোৱা বুলি কওঁ আমি সাধাৰণতে এনেকুৱা বঙালী গোন্ধোৱা মোৰ নিজৰ বাৰীতে আছে তেনেকুৱা বঙালী গোন্ধোৱাৰ পাট কেইখিলামান আনোঁ পাত আনি আদা জীৰা লং গুটি সকলো আনি পিনে মই আগতীয়া থৈ লওঁ ধুই মেলি মুঠতে নিমখ হালধি সকলো হাতে পোৱা ওচৰত থৈ লওঁ থোৱা পিছত মই সকলো যেতিয়া হেৰি হয় মাংসখিনি বইল কৰাৰ পিছত আকৌ এবাৰ ধুই লওঁ ধুই পিনি কেৰাহীত প্ৰথমতে তেল দিওঁ আৰু মিঠাতেল জোখমতে দিওঁ আৰু তেল দি পিনি পিঁয়াজ দিওঁ আৰু দুই এটা মই জলকীয়া দিওঁ জ্বলাটো খুব কম খাওঁ ৰে'ড চিল্লি অলপ দিওঁ আৰু ৰে'ড চিল্লি দি ভালদৰে যেতিয়া ৰঙচোৱা পৰিব তেতিয়া ৰঙচোৱা হোৱাৰ পিছত মাংসটো দি পিনি একদম লৰাই থাকোঁ আৰু জুইকোৰা অলপ কম দি ঢাকন দি অলপ গাপ দি থৈ দিওঁ পিছত লৰোৱা পিছত তাৰপিছত আৰু আদা বটা বঙালী গোন্ধোৱা এই লং ডালচেনি আদি সকলোবিলাক মই মিলাই পিনি বনাওঁ বনাই দি পিনি অলপ ঢাকন মাৰি থৈ দিওঁ আৰু তাৰপিছত যেতিয়া হয় আৰু পৰাৰ পিছত আৰু আমি আটাইখনে খাওঁ কিছুমানে টেষ্টি পায় নাপায় সিমান এটা টেষ্টি হয় বুলি কয় মই নিজেটো নিজে বনোৱা নহয় নিজে টেষ্টি পাওঁয়েই আৰু আৰুনো কি ক'ম এতিয়া মই বনাওঁ আৰু গাহৰি মাংসটো প্ৰায়